হেল্ল' অ' হেল্ল' অ' হয় হয় কওক

আচ্ছা এতিয়া প্ৰথম কথা হ'ল কি কুকুৰৰ আছে বাৰু বহুত কিবা কিবি বেমাৰ হৈ থাকে তাৰ ভিতৰত তাৰ মানে প্ৰথম কথা হ'ল কি তাক এতিয়া মই সুধিম আপোনাক এতিয়া আপুনি খোৱাইছিলে কি তাক সাধাৰণতে কি খুৱায়

এতিয়া বয়স কিমান হৈছে তাৰ আনুমানিক এনেই অনাৰ পৰা অ' অ' আচ্ছা এতিয়া প্ৰথম কথা হ'ল কি তাৰ পেটৰ গণ্ডগোল হ'ব পাৰে পেটৰ মানে কি হ'ল তাৰ সাধাৰণতে কি মানে ডাইজেচ্যনটো ঠিক নহয় মানে অজীৰ্ণ হয় অজীৰ্ণ হ'লেও সি তেনেকুৱা কৰে কেতিয়াবা মুজোৱা মাৰি থাকে বা কেতিয়াবা এনেকুৱা হয় যে সি মানে তাৰ জ্বৰ উঠিছে হয়তো গাটো গৰম হৈছে জ্বৰ উঠিছে জ্বৰ উঠিলেও সি তেনেকুৱা মানে কৰে আৰু কেতিয়াবা ঠাণ্ডাৰ দিনত বা ঠাণ্ডা লাগিলে সি কুকুৰৰ সাধাৰণতে ঠাণ্ডা আৰু গৰম এইগিটা বস্তু খুব হেৰিকে হয় সঘনাই যেনে অকণমান ৰ'দ দিলে সি গৰমটো সহ্য কৰিব নোৱাৰা হয় আকৌ যেতিয়া ঠাণ্ডা হ'বগৈ ঠাণ্ডা হ'লে আকৌ সি তাক এই বস্তা চস্তা পাৰি দিব লাগিব বিচনাখন ভালকৈ দিব লাগিব এই এনেকুৱা কুকুৰ অকণমান আলসুৱা বস্তু আৰু সেই মানুহৰ মানে সঙ্গত থাকি ভাল পোৱা বস্তুতো গতিকে মানুহৰ আমি আচৰণবিলাকৰ লগত সিহঁতৰ কিছুমান বস্তু মিলে ধৰক এতিয়া আমি জ্বৰ হৈছে মই যদি কওঁ ভাবো যে তাৰ জ্বৰ হৈছে তেতিয়াহ'লে মই ঠিক আছে বাৰু মই গৈ চাম এতিয়া তাৰ যদি গাটো গৰম হৈছে তেতিয়াহ'লে অকণমান ঠিক আছে বাৰু মই গৈ চাম বাৰু মই ঘৰলৈ যাম আপোনাৰ মই ঘৰটো আপোনাৰ চিনি পাওঁ ঠিক আছে হা ঠিক আছে অ' অ'